মই ৰন্ধা আৰম্ভ কৰাৰ আগতে যিটো সামগ্ৰী ৰান্ধিম সেই সামগ্ৰীখিনি আগতীয়াকৈ প্ৰস্তুত কৰি ৰাখোঁ যেনে ৰুটি বনাবৰ কাৰণে আটাৰ প্ৰয়োজন আটাখিনি আগতীয়াকৈ পানী আৰু সামান্য নিমখ দি মাৰি আটাৰ লাড়ু বনাই লওঁ তাৰোপৰি বেলনা বেলনামাৰি আদি ধুই শুকুৱাই লওঁ লগতে শুকান বাচন এটাও ওচৰতে সাজু কৰি ৰাখোঁ ৰুটি থ'বৰ কাৰণে ঠিক সেইদৰে ভাত ৰান্ধিবলৈ হ'লে চাউলখিনি আগতীয়াকৈ পৰিষ্কাৰকৈ ধুই অলপ সময় পানীত তিয়াই ৰাখোঁ তাৰপিছত কুকাৰত চাউল পানী অনুমান কৰি দি এটা হুইচেল দি নমাই থওঁ তেনেদৰে ভাতৰ লগত খাবৰ কাৰণে দাইল ভাজি আদিৰ কাৰণেও প্ৰয়োজন হোৱা দাইলখিনি পৰিষ্কাৰকৈ ধুই লওঁ শাক পাচলি যেনে কবি আলু বেঙেনা বিন আদি কাটি ধুই ৰাখোঁ পিঁয়াজ কেঁচা জলকীয়া আদিও আগতীয়াকৈ ধুই মিহি মিহিকৈ কাটি বাতি এটাত থৈ লওঁ যাতে কেৰাহী গৰম হ'লে দিবলগীয়া বস্তুখিনি বিচাৰি হাবাথুৰি খাব নালাগে সেয়ে সকলোখিনি প্ৰস্তুত কৰি ৰাখোঁ তাৰোপৰি মছলা যেনে জিৰা ধনিয়াগুড়ি জালুক তেনে বস্তুবোৰো ওচৰতে পোৱাকৈ ৰাখোঁ আধা ঘণ্টা বা এঘণ্টাৰ ভিতৰত সকলোখিনি সামগ্ৰী ৰেডি কৰি লওঁ কোনো খাদ্য ৰান্ধিবলৈ যোৱাৰ আগতে তাৰপিছতহে কোনো খাদ্য ৰান্ধিবলৈ লওঁ তেনেকৈয়ে চাহ আমাৰ প্ৰিয় চাহ খাবৰ বাবে যেতিয়া আমি চাহ বনাবলৈ লওঁ তেতিয়া চাহৰ লগত খোৱা কোনো সামগ্ৰী যদি বনাওঁ যেনে পিঠা বা পকোৰা এনেধৰণৰ বস্তু তেতিয়াও তাৰ কাৰণে প্ৰয়োজনীয় সামগ্ৰীখিনি ৰেডি কৰি লওঁ যেনে আমাৰ অস আমাৰ অসমীয়া সমাজত প্ৰিয় টেকেলিপিঠা টেকেলিপিঠাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী হৈছে পিঠাগুড়ি নাৰিকলৰ গুড়ি চেনী ইত্যাদি আৰু ইয়াৰ বাবে প্ৰয়োজনীয় সকলোখিনি সামগ্ৰী আগতীয়াকৈ প্ৰস্তুত কৰি লওঁ যেনেকৈ নাৰিকল ৰুকি লওঁ পিঠাগুড়িখিনি আগতীয়াকৈ গুড়ি কৰি লওঁ তাৰপিছত পিঠাগুড়িখিনি পানীৰে সানি আকৌ চালনীৰে চালি লওঁ নাৰিকলখিনি চেনীৰ সৈতে ভাজি লওঁ তাৰপিছতহে আমি সেই টেকেলিপিঠা বনাওঁ তেনেকৈ পকোৰা আদি বনাবৰ কাৰণেও বেচন বা কবি আদি যিকোনো পাচলি কাটি বেচনৰ সৈতে মিহলি কৰি আগতীয়াকৈ নিমখ জলকীয়া পিঁয়াজ আদিৰে সানি অলপ সময় ৰাখি থওঁ তাৰপিছত সেইখিনি আমি কেৰাহীত গৰম তেল দি ভাজি লওঁ তেনেকৈ যিকোনো এটা খাদ্য বা যিকোনো এবিধ খাদ্য ৰান্ধিবলৈ যোৱাৰ আগতে তাৰবাবে প্ৰয়োজনীয় যিখিনি সামগ্ৰী সেইখিনি আগতীয়াকৈ ৰেডি কৰি লওঁ নহ'লে কিবা এটা খাদ্য বনাবলৈ গৈ পাকঘৰত হাবাথুৰি খাবলগীয়া হয় যে এইটো বস্তু বিচাৰি পোৱা নাই সেইটো বস্তু বিচাৰি পোৱা নাই সেয়েহে কিবা এটা খাদ্য ৰান্ধিবলৈ যোৱাৰ আগতে তাৰবাবে যিখিনি বস্তুৰ বা যিখিনি সামগ্ৰীৰ প্ৰয়োজন সেইখিনি আগতীয়াকৈ প্ৰস্তুত কৰি ল'ব লাগে ৰেডি কৰি ল'ব লাগে আৰু ময়ো কোনো খাদ্য ৰান্ধিবলৈ যোৱাৰ আগতে তেনেকৈ প্ৰতিবিধ সামগ্ৰী আগতীয়াকৈ ৰেডি কৰি লওঁ